নমস্কাৰ আজি মই যিকোনো সময়তে শুনিব পৰা গান এটা অকমান গুনগুনাই দিব বিচাৰিছোঁ যিটো মই সদায় শুনি ভাল পাওঁ যিকোনো সময়তে যিকোনো ক্ষণতে অকমান গুনগুনাই দিছোঁ সৰা পাতে পাতে ফাগুন নামে পলাসৰে ৰং ৰাঙলি বতাহৰ কাণে কাণে ক'লে পলাসৰে ৰং ৰাঙলি ধন্যবাদ এই গানটোৰ তেতিয়া মই শুনো যিকোনো সময়তে এই গানটো ভাল লাগে আচলতে ইয়াৰ সুৰ যিটো অনুভূতি সেইটো খুব মোৰ প্ৰিয় ইয়াৰ কণ্ঠ দিছিলে আচলতে গায়ত্ৰী হাজৰিকা যিয়ে কেইদিনমান আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল খুব ধুনীয়া গান এটা তেওঁ গাই গৈছে তেখেতৰ বিদেহী আত্মাৰ কাৰণে মই প্ৰণাম জনাইছোঁ ইয়াত আচলতে সৰা পাত মানে হৈছে এটা পুৰণা পাত সৰি নতুন পাতৰ যেতিয়া আৰম্ভণি হয় তাকে ইয়াত বুজাব বিচাৰিছে ইয়াত গীতিকাৰে প্ৰতিটো সৰাপাতৰ সৈতে একোটা স্মৃতি একোটা অনুভূতি জড়িত হৈ আছে বুলি কৈছে পাত সৰাটোৱে শূন্যতা বিদায় আৰু পৰিৱৰ্তনৰ বেদনা বুজায় আচলতে ফাগুন ফাগুনৰ যেতিয়া আগমনি হয় তেতিয়া নতুনত্তৰ পূৰ্ণজন্মৰ ৰঙীনতা উচ্চল প্ৰেমৰ আৰু আশাৰ বাৰ্তা কঢ়িয়াই আনে কিন্তু গীতটোত এই আগমনৰ নামে নামি আহে বুলি কৈছে ই এক শান্ত লাহেকৈ অহা পৰিৱৰ্তন হঠাৎ নহয় এইটোৱেই অপেক্ষাৰ অনুভূতি তীব্ৰগতি কৰি তোলে ইয়াত সেউজী নিসংগতা মানে প্ৰতিমা সেউজী হৈ থকা জীৱন সজীৱতা প্ৰকৃতৰ সতেজতাৰ প্ৰতীক এটি নিসংগ বিৱৰণ দাঙি ধৰিছে ই প্ৰকৃতিৰ মাজত থকা এক নিসংগ সুন্দৰ জীৱন থকা স্বতেও এক আধ্যাত্মিক বা আৱেগিক নিৰ্জনতাক সূচায় এই গানটো যেতিয়াই গুনগুননিৰ মাজেৰে যেতিয়া গুনগুনাও তেতিয়া সেউজী নিসংগতাৰ সৈতে নিজকে একাকাৰ কৰি পেলোৱা যায় গতিকে এই গানটো সেহেয়ে মোৰ এনেই দুখ হওক বেদনা হওক সুখ হওক যেতিয়াই তেতিয়াই ভাল লাগে গুনগুনাই ইয়াৰ আচলতে মানে মাদকতাটো এটা বেলেগ ইয়াত এটা নিস্তব্ধতা আৰু এক প্ৰকাৰৰ উৰণীয়া অনুভূতি বিৰাজ কৰিছে এই নিৰ্জন মনত কোনোবাই বীন বজাইছে ই এক অপূৰ্ণ স্মৃতি এক আভাস এক ব্যাকুল অপেক্ষা আধ্যাত্মিকতাৰ অনুভূতি ইয়াত কোনো শব্দটোৱে এক ৰহস্য আৰু আকাংক্ষাৰ সৃষ্টি কৰে এইটোৱে সেই অপেক্ষাৰ অনুভূতিক বহন কৰে যিটো মানুহে কেতিয়াবা কাৰোবাৰ বাবে কিছুমান পৰিৱৰ্তনৰ বাবে বা আধ্যাত্মিক শক্তিৰ বাবে অনুভৱ কৰে বতাহৰ সৈতে কথা মানে শুনা সেই বতাহ মোৰ নামে ই এক অন্তৰংগ আবেদন বতাহ হৈছে প্ৰাকৃতিৰ মাজেৰে অহা যোৱা কৰা অনামী কিন্তু সৰ্বব্যাপী শক্তি এনে এক অব্যক্ত শক্তিৰ ওচৰত নিজৰ অনুভূতিৰ কথা ক'বলৈ বিচৰাটোৱে এক গভীৰ নিসংগতা আৰু প্ৰাকৃতিৰ সৈতে আত্মিক সংযোগ বিচৰাৰো ইচ্ছা প্ৰকাশ কৰে এই মা গানটো গুনগুনাই থাকোতে হয়তো এই আবেদনটোৱে তেওঁৰ নিজৰ মনৰ অপেক্ষা আৰু আকুলতা প্ৰকাশ কৰে আচলতে এই গানটো গুনগুনাই ভাল পোৱাটো ইয়াৰ সূক্ষ্ম আবেগিক স্পৰ্শকাৰতাক সূচায় গুন গুনগুননি হৈছে এক আন্তৰিক ব্যক্তিগত অভিজ্ঞতা এই গানটোৰ বিষয়বস্তু হৈছে নিসংগতা অপেক্ষা প্ৰকৃতিৰ সৈতে সংলাপৰ সৈতে গতিকে ইয়াত মই যিটো গানৰ কথা কৈছোঁ এই গানটো আচলতে গায়ত্ৰী হাজৰিকাই খুব সুন্দৰকৈ কণ্ঠদান কৰিছে যিটো গান আচলতে গুনগুনালে আপোনাৰ দুখটো সুখ আহে যিটোৰ গান গালে হয়তো প্ৰাকৃতিৰ সৈতে আমি ধুনীয়াকৈ নিজৰ জীৱনৰ কিছুমান মুহূৰ্ত অনুভূতি বা আশাৰ সৈতে মিলি যায় সৰা পাতে ফাগুন নামে গীতটি সঁচাই বৰ ধুনীয়া আপোনালোকেও মই ভাবোঁ শুনিব পাৰে আৰু শুনি মই যেনেকে খুব ভাল পাওঁ আপোনালোকেও ভাল পাব যিটোৱে আমাৰ নিজৰ জীৱনটোক এক ধুনীয়া গভীৰ অনুভূতিৰ সৃষ্টি কৰে ইয়াক শ্ৰোতা বা গায়কে যোনেই শুনিছে খুব ভাল পাইছে সৰাপাতৰ শব্দৰ বতাহৰ মৃদু জীয়াই থাকা তেওঁৰ এই গানটো সদায় এনেকেই ধুনীয়া হৈ থাকক ভাল হৈ থাকক যিহেতু তেখেত আমাৰ মাজত নাই গতিকে তেওঁ লিখা বা কণ্ঠদান কৰা গীতটি সদায় থাকক আৰু আপোনালোকেও মই এবাৰ অনুগ্ৰহ কৰোঁ যে এই গানটো শুনক খুব ভাল পাব ধন্যবাদ